অসম ভাৰতৰ উত্তৰ পূব অংশত অৱস্থিত এক ধনৱান ৰাজ্য য'ত বহু প্ৰাকৃতিক সম্পদৰ সমৃদ্ধি আছে কিন্তু কিছু প্ৰধান প্ৰাকৃতিক সম্পদসমূহ হৈছে এক নম্বৰ তেল আৰু গেছ অসমত এক বিশাল তেল আৰু গেছৰ আৱিষ্কাৰ হৈছে বিশেষকৈ তিলৈ কুঁই আৰু সোণাৰীৰপৰা তেল উলিওৱা হয় অসম ৰাজ্যৰ মংগলদৈ কাছাৰী ডিব্ৰুগড় আৰু যোৱাৰশালৰপৰা তেলৰ উতদোলন হয় এই তেল ব্যৱহাৰ কৰাটো দেশৰ শক্তি নিৰ্বাহৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দুই নম্বৰ খনিজ সম্পদ অসমত বিশেষকৈ কপাৰ বৈশিক পাথৰ ফাৰকোৱা পাথৰ আৰু চূণ পাথৰৰ খননৰ ব্যৱস্থা আছে এই সম্পদবোৰ শিল্প আৰু নিৰ্মাণ ক্ষেত্ৰত ব্যৱহৃত হয় তিনি নম্বৰ জংলী সম্পদ অসমৰ বনাঞ্চল সমৃদ্ধ বিশেষকৈ জাফৰি গঁড়ৰ চাম্ৰা আৰু কাঠ ইত্যাদিৰপৰা বিভিন্ন প্ৰাকৃতিক সম্পদ আহৰণ হয় ইহঁত ব্যৱহাৰ কৰি কাষ্টৰ শিল্প আৰু বনাঞ্চলৰ উপযোগী সামগ্ৰী নিৰ্মাণ কৰা হয় চাৰি নম্বৰ জল সম্পদ অসমত বহু বৃহৎ নদী আছেগৈ ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনদীসমূহ বৃষ্টিপাতৰ বাবে ধৰা মাথা সম্পদৰ দৰে পৰিগণিত হৈছে জলৰপৰা বিদ্যুত উৎপাদন মাছ মন্নাই আৰু হেচ ব্যৱস্থাৰ বাবে ব্যৱহাৰ কৰা হয় পাঁচ নম্বৰ আয়োজন সামগ্ৰী আৰু ৰেচন অসমৰ মাটি সমৃদ্ধ আছেগৈ চাহ ৰঙালী আৰু উৰ্ণালী প্ৰকাৰৰ কপৌ আৰু মনোজাৰ চিনিৰ চাহ কৰা হয় ইহঁতৰপৰা অসমৰ অৰ্থনৈতিক স্থিতি আৰু বাণিজ্যিক আয়ে সহায় হৈছে ছয় নম্বৰ ভূমিৰ উৎপাদন সম্পদ অসমত মটৰ ভাত আখৈ ইত্যাদি ধান আৰু গছৰ ফলৰ পৰিমাণ অত্যাধিক এইবোৰ কৃষি ক্ষেত্ৰত প্ৰধান সম্পদৰূপে ব্যৱহৃত হয় এই প্ৰাকৃতিক সম্পদবোৰ উৎপাদন আৰু ব্যৱহাৰৰ লগত সমষ্টিগত ভৱিষ্যত শ্ৰেণীসমূহ পৰিকল্পনা কৰি দেশৰ অৰ্থনৈতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সুৰক্ষা নিশ্চিত কৰিব পাৰি